হেল্ল' হয় হয় কওকচোন অ' পাইছোঁ অ' এই ইউনিট টেষ্টৰ নেকি অ' কওকচোন কেনেকুৱা হৈছে হয় অ' হ'ব হ'ব সেইটো বস্তুটো মানে চাইছোঁ কিন্তু মাৰ্কছবিলাক বৰ ভাল হোৱা নাই কেই তাৰিখে আছে এই টুৱেণ্টি ফ'ৰ এপ্ৰিলত এনেই কিমান সময়ত আছে আচ্ছা আচ্ছা

ঠিক আছে ঠিক আছে ঠিক আছে